মই এগৰাকী গৃহিণী আমাৰ পৰিয়ালটো যথেষ্ট ডাঙৰ পৰিয়ালৰ সদস্য প্ৰায় সাত আঠজনমানে আছে সকলোজন পৰিয়ালে সময়ত কিবা এটা দৰকাৰত বিভিন্ন দিশত ওলায় যায় প্ৰতিজনে সময়ত যাৰ যেতিয়া সময় হয় সেইমতে যাৰ যি কাম ওলাই গৈ আকৌ খোৱাৰ সময়ত আটাইকেইজনে আমি একেলগে বহি পাকঘৰত সকলোৱে মনৰ কিছুমান কথা পতা হয় বা তেওঁলোকে বাহিৰত কি শিকি আহিলে বা ঘৰুৱা কিছুমান সমস্যা বা পৰিয়ালটো বেলেগ সময়ত লগ হোৱা নাযায়েই বিশেষকৈ আমি খোৱাৰ সময়খিনিত বা শুৱাৰ সময়খিনিতহে লগা লগি হোৱা যায় যিহেতু বৰ্তমান সমাজখন সকলো ব্যস্ত ৰাতি পোহৰ হোৱাৰ লগে লগে সকলোৰে কাম ভাগে ভাগে থাকে পোহৰ হোৱাৰ লগে লগে নিজৰ কামত নিজেই ব্যস্ত হৈ পৰে সেয়ে সময় দিবৰ কাৰণে কাৰো সুবিধা নাথাকে খোৱাৰ সময়ত যেতিয়া আমি সকলোৱে লগ হওঁ সঁচাকৈয়ে সেই সময়তে প্ৰত্যেকৰ প্ৰত্যেকৰ মানে দুখ বা সুখ কিছুমান শ্বেয়াৰ কৰিব পাৰোঁ তেতিয়া আৰু কিছুমানৰ যদি সমস্যা থাকে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি আগবঢ়াই আগবাঢ়িব পাৰোঁ এই গোটেই পৰিয়ালটো লগ হৈ গতিকে সেই সময়খিনি ভাললগা সময় আকৌ যেতিয়া আকৌ সময় হয় সেই সমস্যাবিলাক শুদ্ধ কৰিবৰ কাৰণে যত্ন কৰিব পাৰোঁ গতিকে পৰিয়ালটোৰ এই যিটো মিলা প্ৰীতি সেই মিলা প্ৰীতিটো আচলতে এনেকুৱা সমস্যাগিলাকৰ যদি আমি সমাধা কৰি যাওঁ পৰিয়ালটোৰ মাজত একতা এটা থাকি যাব আৰু সেই একতাটোৱেই হয়টো এটা পৰিয়ালক ধুনীয়াকৈ বান্ধোনৰ মাজেৰে আগুৱাই লৈ যাবৰ কাৰণে এটা ভাল পদক্ষেপ বুলি মই ভাবো আৰু মই গৃহিণী হিচাপে মই যিহেতু ঘৰতে থাকো গতিকে সেই সময়খিনি মোৰ খুব ভাল লাগে আচলতে গোটেই পৰিয়ালটোয়ে যেতিয়া মনৰ ভাববিলাক আমি আলোচনা কৰিম মনৰ প্ৰকাশভংগীবিলাক সকলোৱে কৰিব দুখ সুখ গোটেইখিনি সেই খোৱাৰ সময়খিনিত সেই সময়খিনি আচলতে খুব ভাল লাগে মোৰ ঘৰৰ পৰিয়াল হিচাপে বা মই গৃহিণী হিচাপে